বাগিছাৰ কামক হবি হিচাপে লোৱাৰ প্ৰধানতঃ হ'ল মই ফুল যথেষ্ট ভাল পাওঁ ফুলৰ নিচিনা পৱিত্ৰ বস্তু হয়তো এই পৃথিৱীত একোৱেই নাই ৰাতিপুৱা উঠিয়েই যেতিয়া ফুল এপাহ দেখা যায় মনটো পৱিত্ৰ হৈ পৰে গোটেই দিনটো খুব ভালদৰে অতিবাহিত হ'ব এনেকুৱা এটা ভাব হয় আৰু হয়ো সেইবাবে মই বাগিছাক হবি হিচাপে লৈছোঁ তাৰোপৰি বাগিছাৰ কাম কৰিলে শাৰীৰিক এটা পৰিশ্ৰম হোৱাৰ উপৰিও মানসিক পৰিশ্ৰম এটাও হয় যিটো মানসিক পৰিশ্ৰমে আমাৰ মনটো সতেজ কৰি ৰাখে কৰ্ম প্ৰেৰণা আগবঢ়ায় আৰু নতুন উদ্যম পোৱা যায় ফুল এজোপা বা গছ এজোপা সৰুৰ পৰা সাৰ পানী দি ডাঙৰ কৰি তাক লালন পালন কৰাটো এটা শিশুক লালন পালন কৰাৰ দৰেই হয় সিহঁতে যেতিয়া ফুল দিয়ে শিশুৱে হঁহা যেন লাগে এনেকুৱা ধৰণে মনটো সদায় ফৰকাল হৈ থাকে এইবাবেই বাগিছাৰ কামক মই হবি হিচাপে লৈছোঁ আৰু মোৰ প্ৰেৰণা হ'ল যে মই যেতিয়া বিভিন্ন বাগিছাবোৰ দেখিছিলোঁ বিভিন্ন উদ্যানবোৰ দেখিছিলোঁ মোৰ মনত এটা ভাব হৈছিল যে এই উদ্যানবোৰ ইমান ডাঙৰ নহ'লেও সৰুকৈ হ'লেও মোৰ ঘৰত যেন মই নিজে এখন বনাই ল'ব পাৰোঁ এই উদ্যানত ভ্ৰমণ কৰি ৰাতিপুৱা খোজ কাঢ়ি যিটো প্ৰশান্তি পোৱা যায় এই প্ৰশান্তি মই ঘৰতেই ল'ব পাৰোঁ মোৰ সৰু বাগিছাখনৰ পৰা এয়াই মোৰ আছিল প্ৰেৰণা